জীৱ জন্তুৰ লগতে মই মানে চৰাই চিৰিকটিও কিছুমান বেমাৰৰ কথা ক'ব বিচাৰোঁ যেনে গৰু মানে হঠাতে হোৱা চবকা বেমাৰটো বা পেট ফুলা বেমাৰটো হয় তাৰ নিৰাময় উপায় আছে তেনেকৈ ছাগলীৰ বসন্ত ৰোগটো হয় তাৰপাছত হাঁহটোৰ ৰাণী খেট বুলি এটা বেমাৰ হয় তাপা কুকুৰাৰো তেনেকে বেমাৰ হয় কিন্তু তাৰ প্ৰতিশোধৰ উপায় হিচাপে আমি ডক্টৰৰ ওচৰলৈ গৈ পশুপালনৰ ডক্টৰ ওচৰলৈ গৈ ইঞ্জেকশ্যন দিওঁ তেতিয়া ভাল হয় আৰু ঘৰৰো কে ঘৰুৱাও কিছুমান আমি উপায় মানে অৱলম্বন কৰি তেওঁলোকক ভাল কৰিব পাৰোঁ ঠিক তেনেদৰে পেট ফুলা গৰু যিটো পেট ফুলা বেমাৰ তেতিয়া আমি মানে কুলা নিমখ ধৰ নৰসিংহ কিছুমান আমাৰ গাঁৱলীয়া মানুহে সেইবোৰ খুৱাই দিয়ে তেতিয়া তেওঁলোকৰ সেই বেমাৰৰ পা পৰিত্ৰাণ পায় ছাগলীও তেতিয়া যেতিয়া বসন্ত ৰোগটো হয় তেতিয়া মানে একদম চাফা কৰি গা ধুৱাই এনেকৈ নোমবোৰ পৰিষ্কাৰ কৰি ফণিৰে আঁচুৰি দিয়ে তেওঁলোকৰ ভাল হয় পৰিত্ৰাণ পায় কিছুমানে এনেকৈ গাখীৰো এনেকৈ গাত সানি দিয়া দেখোঁ তাৰপিছত আজিকালি আকৌ হাঁহ কুকুৰা যিবোৰ বেমাৰ সেইটো মানে এনেকৈ জন্ম জন্ম হোৱাৰ পিছতেই এই যেতিয়া কণী ফুলি তেওঁলোক ওলায় তেতিয়া চকুত ইঞ্জেকশ্যনটো দিয়ে তেতিয়া বেমাৰ পৰা মুক্ত হৈ থাকে তাৰপাছত ভৰিত যিটো হয় মানে খুৰা ফটা বুলি বেমাৰ এটা হয় সেই খুৰা ফটা হৈ থাকিলেও আমি এনেকৈ ফটা কানিয়ে তাত মানে কিছুমান গাঁৱলীয়া দৰৱ বান্ধি পিনি ফটা কানিৰে মেৰিয়াই দিওঁ ধুনীয়াকৈ চাফাকৈ ৰাখোঁ ধূলি মাকটি সোমাবলৈ নিদিওঁ বনত খোজ কাঢ়িবলৈ নিদিওঁ গৰুটোক ঘৰতে আনি পিনি ঘাঁহৰ যোগান দিওঁ বা দানা যোগান দিওঁ এমাহমান তেনেকৈ তেওঁলোকক পৰিষ্কাৰ জেগাত ৰাখি পিনি যত্ন ল'লেই বেমাৰবোৰ ভাল হোৱা দেখা যায়